অসমীয়া সংবাদ মাধ্যমত অসমীয়া ভাষাটো শুদ্ধকৈ ব্যৱহাৰ হয় বুলি মই নাভাবোঁ কাৰণ অসমীয়া কথিত ভাষাটো বিভিন্ন ভাষাৰ সংমিশ্ৰণ যিহেতু এই সংবাদ মাধ্যমটোত বিভিন্ন লোকে সংবাদ প্ৰচাৰ কৰে আৰু শিক্ষিত অশিক্ষিত সকলোবিলাক মানুহেই চায় আৰু বিভিন্ন বয়সৰ মানুহে বাতৰি চায় আৰু সেইকাৰণে তেওঁলোকে বুজিবপৰাকৈ এই অসমীয়া ভাষাটো শুদ্ধকৈ অসমীয়া কথিত ভাষাটো শুদ্ধকৈ প্ৰচাৰ হোৱাটো দৰকাৰ যিহেতু আমাৰ সকলোবিলাক মানুহে এই বাতৰিটো বুজি উঠিব লাগিব আৰু কথিত ভাষাটো সম্পূৰ্ণ শুদ্ধ হ'লেহে সকলোবিলাক মানুহে বুজি পাব সেইকাৰণে অসমীয়া কথিত যিটো ভাষা সেইটো শুদ্ধ হোৱাটো বেছি দৰকাৰ বুলি মই ভাবোঁ